কিছুমান মানুহে ৰাজনৈতিক সহায় সৃষ্টি কৰিবলৈ ধৰ্মৰ সুবিধা লয় আৰু ধৰ্মক ব্যৱসায় হিচাপে ব্যৱহাৰ কৰে সেইটো অকল আমাৰ অসমতেই বুলি নহয় ভাৰতবৰ্ষতো কিছু ক্ষেত্ৰত দেখা পোৱা যায় বৰ্তমান ইয়াৰ ওপৰত অৱশ্যে চৰকাৰখনৰ ওপৰতো ডিপেণ্ড কৰে অৰ্থাৎ কি চৰকাৰ আছে বা কি চৰকাৰ নাই তো এইখিনি সময়ত সুবিধা লয় আৰু বিশেষকৈ আমাৰ আমিতো জন্মৰ পৰাই দেখি আহিছোঁ হিন্দু মুছলিম হিন্দু মুছলিম আচলতে আমি আমাৰ দেশখন ধৰ্ম নিৰপেক্ষ বুলি আছে কিন্তু আমাৰ ইয়াত হিন্দু মুছলিম জৈন খ্ৰীষ্টান বুদ্ধ হওক সকলো আমাৰ স সমান সুবিধা পাব লাগে কিন্তু ৰাজনীতি অহাৰ অহাৰ লগে লগে কি হয় অৰ্থাৎ এই গোটেই কাৰবাৰটো মানে অলপ সুকীয়া হৈ যায় ইয়াত হিন্দু মুছলিম পাৰ্ট পাৰ্ট কৰে হিন্দুখিনিয়ে মুছলিমক দেখিব নোৱাৰে বা মুছলিমে হিন্দুক আৰু ভাৰত পাকিস্তান বুলিতো এটা বস্তু আছেই সেইটো সময়ত তো ৰাজনীতিৰ বস্তুবিলাকেই প্ৰথম ইয়াত উত্তেজনাৰ সৃষ্টি কৰি পেলালে বেছি তাৰ মাজতে আকৌ দুই এক মানুহ আছে যিয়ে এই কামটোত ঘিউ ঢলাত সহায় কৰে যদি মানে এটা ৰাজনৈতিক দলৰ বহুতখিনি সদস্য থাকিব পাৰে গতিকে সেই সদস্যখিনিয়ে যেতিয়া এনেকুৱা এটা মেছেজ দিবলৈ লয় যে হিন্দু মুছলিমৰ হওক বা মানে ধৰ্মক সুবিধা কৰি পেলাই এটা মেছেজ কৰিবলৈ অৰ্থাৎ য'ত মাইনৰিটিটো বেছি থাকে আৰু তাতেই সুবিধাটো হয় এতিয়া যদি মই মই মোৰ অঞ্চলত কওঁ যে মোৰ অঞ্চলত হিন্দু অধিক মুছলিম তাকৰ বা বেলেগ আদাৰ গোষ্ঠী তাকৰ অকল মই ইয়াত হিন্দু মুছলিম বুলি কোৱা নহয় মানে আদাৰ কাষ্ট ছিষ্টেমৰ কথাটো কৈ আছোঁ মই ধৰক হিন্দু বেছি মুছলিম কম গতিকে ইয়াত উপদ্ৰৱটো হিন্দুখিনিয়ে চলাব আকৌ তেনে এটা অঞ্চলত যদি আকৌ মুছলিমৰ সংখ্যাটো বেছি হয় বা হিন্দুৰ সংখ্যাটো কম হয় তাত মাইনৰিটি হিচাপে আমাৰ হিন্দুখিনি থাকিব তাত মুছলিমখিনি নাথাকিব এক্সোৱেলি গোটেই কাৰবাৰটো তেনেকুৱাই হয় আৰু এতিয়াতো দেখিছোঁ আমি সাম্প্ৰদায়িক সংঘৰ্ষ কিছুমান লগা আৰু এই সাম্প্ৰদায়িক সংঘৰ্ষৰ কাৰণেও ধৰ্মক মানুহে আজিকালি ব্যৱহাৰ কৰে গতিকে মানুহবিলাক সাৱধান হোৱাতো উচিত অৰ্থাৎ সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা নিজকে দূৰ কৰাতো উচিত মই ভাবোঁ